অঁ কোনফালে যাবা নপুখুৰী অঁ পাৰ্কখনো আছে নহয় অঁ খোজকঢ়াও হ'ব অকণমান কেইটাবজাত কেইটাবজাত ওলাবা অঁ অঁ অঁ কেইটামান বজাত যাবা কেইটামান বজাত যাবা

অঁ অঁ ঘূৰি আহোঁতে বজাৰো এটা দুটা কৰিব পাৰিম

হ'ব দিয়া